হেল্ল' অঁ নমস্কাৰ দাদা আজি আমি চাহৰ বিষয়ে পাতিম হয়নে অঁ আপোনালোকৰ চাহ খেতি আছেনে অঁ না অঁ দাম নাই দাম কমিছে চাহ পাতৰ অঁ বৰ্তমান এতিয়া কেনেকুৱা হৈ আছে কেজি অঁ

অঁ অঁ আমাৰ অসমত বেছি চাহ খেতিয়ে আছে বাৰু

আপুনি গম পাই নহয় বেছি বেছিভাগ আমাৰ অসমতে আছে চাহ খেতি চাহৰ ফেক্টৰীও আছে

কিমান কিমান হৈছে আপোনালোকৰ খেতি চাহৰ কেইবিঘামান হৈছে কেইবিঘামান হ'ব চাহৰ খেতি অঁ অঁ এতিয়া দাম কম হৈ আছে হয়নে অঁ অঁ দাম হ'লে দাম হ'লে আৰু

অঁ অঁ আকৌ মাজে সময়ে সাৰ দৰৱ মাৰি থাকিব লাগে চাফ চিকুণ কৰি থাকিবও লাগে হ'ব হ'ব তেতিয়া দাদা হ'ব